এক দুই দুহেজাৰ এক তিনি চাৰি দুহেজাৰ পাঁচ ছয় সাত দুহেজাৰ ন দহ বাৰ দুহেজাৰ ওঠৰ বাইছ ছয় দুহেজাৰ তেইছ